অঁ দাদা কওক বহুত দিনৰ মূৰতচোন হাঁ হাঁ হাঁ আচ্ছা আচ্ছা

মাছ মানে হেৰি কি বুলি কয় বিয়াৰ কাৰণে বেছিকৈ লাগিব ন হাঁ হাঁ আচ্ছা এনেই আপোনালোকৰ মানুহ কিমানমান হ'ব

আচ্ছা পাঁচশ ছয়শ মানুহৰ কাৰণে আপোনাৰ হেৰি হ'ব আৰু বিশ পঁচিশ কেজিমান হ'লে হৈ যাব চাগৈ এতিয়া কি মাছ বিচাৰি আছে আপুনি লোকেল মাছ গোটেই লোকেলেই পাব আমাৰ মইতো চালানী হেৰি নকৰোঁ লোকেল দাম আপোনাৰ হেৰি হ'ব লোকেল যদি আপোনালোকে ৰৌ নিয়ে ৰৌ হ'লে মানে এটা মিডিয়াম চাইজৰ ৰৌ আছে আৰু এটা ডাঙৰ চাইজৰ আছে এতিয়া ডাঙৰটো ডাঙৰটো হ'লে দামটো অলপ বেছি হ'ব ডাঙৰটোৰ আপোনাৰ ছশ টকাকে কিজো কেলি কিলো আহিব ছশ টকা আৰু ভকুৱাও ল'ব পাৰে নাই দাদা এতিয়া ৰেট এইটোৱে চলি আছে আৰু বৰ্তমান আপুনিতো জানেই আৰু আমি অকণমান কিবা ডিছকাউণ্ট দি দিম আৰু

এক কিলো মানে কি সেই যিটো আমাৰ ডাঙৰ ৰৌ আছে সেইটোৰ আপোনাৰ মোটামোটি হেৰি হ'ব আৰু মানে ভাল পিচ হ'লে দহ বাৰ পিচ হৈ যাব দহ বাৰ মানে ভাল পিচ হ'ব ডাঙৰটো খাই ভাল পাব

পাঁচশকে নোৱাৰিম দাদা আপুনি মানে গোটেই হিচাপটো মিলাই মানে হেৰি কৰিব লাগিব এতিয়া আপুনি কিমান কেজি লয় সেইটো ফাইনেলকে ক'লে তেতিয়াহে মানে ডিচকাউণ্টটোৰ কথা পাতিব পাৰিম মানে মাছটো আমি কি কৰোঁ হয় হয়

হয় ত্ৰিছ কিলো হৈ যাব ছশ মানুহৰ কাৰণে

মাছটো হেৰি হ'ব আপোনলোকৰতো মানে বিয়াৰ আগদিনাখন আমি লৈ গৈ এনে হেৰি কৰোঁ মানুহো যায় লগত গৈ তাতে আমি কাটি কাটি চাটি দিম মাছ আমাৰে মানুহ যাব হয় হয় মাছটো মানে আমি লৈ যাম ইয়াৰ পৰা লৈ গৈ আপোনালোকৰ তাতে হেৰি কৰিম এনেই আপোনাৰ মানে গুৱাহাটীতে নে আপোনালোকৰ হয় আচ্ছা হয় হয় হয় হয়

আচ্ছা অঁ অঁ ফাইনেল বুলি ধৰিব পাৰে ঠিক আছে বাৰু মই হেৰি কৰিম আপুনি অঁ অঁ নাই নাই বেয়া নাপায় বেয়া নাপায় আমি একদম ফ্ৰেছ মাছেই দিম জীয়া মাছেই দিম আমি অঁ অঁ নাম্বাৰটো আছে ঠিক আছে বাৰু